ৰাজহুৱা স্থানত যেনে উদ্যান আৰু প্লাজাৰ শিল্প সুবিধাসমূহ এয়াই হৈছে যে ইহঁতে আমাক বহু ধৰণৰ সহায় কৰে মানুহৰ সম্প্ৰদায় সংস্কৃতি আদিৰ বিষয়ে কয় আৰু এই সংস্কৃতিৰ বিষয় যাতে সকলোৰ আগত প্ৰকাশ হয় ইয়ে আমাক সহায় কৰে কাৰণ কাৰণ বেলেগ বাহিৰৰ মানুহেতো নাজানিব পাৰে এই নাজানিব পাৰে কিছুমান সম্প্ৰদায়ৰ বিষয়ে সংস্কৃতিৰ বা বিষয়ে তো এইবিলাক আমাক বহুতধৰণে সহায় কৰে যাতে আমি আনৰ সংস্কৃতি আৰু সম্প্ৰদায়ৰ বিষয়ে জ্ঞান অৰ্জন কৰোঁ তো এইবিলাক ৰাজহুৱা স্থানত আৰু উদ্যান প্লাজা শিল্পসমূহেতো আমাক এইবিলাকেই সহায় কৰে এইবিলাক শিল্পৰ সুবিধাৰ কাৰণেহে আমি বেলেগৰ সম্প্ৰদায়ৰ বিষয়ে বহুত ধৰণে জানিব পাৰিছোঁ সংস্কৃতিৰ বিষয়ে জানিব পাৰিছোঁ আৰু এইবিলাক দেখি কেনে আনেও যাতে গম পায় যে তেওঁলোকৰ সংস্কৃতিবিলাক কেনেকুৱা হয় আৰু সম্প্ৰদায়বিলাক কি কেনেকুৱা হয় এইবিলাকো বাহিৰৰ মানুহে যাতে গম পায় তো এইবিলাক থাকিলেহে বেলেগে যাতে গম পাব কাৰণ কিছুমান মানুহে নাজানিবও পাৰে তো এক্সিষ্ট এক যোনবিলাকে ভাবে যে এক্সিষ্টেই নকৰে তেওঁলোকেও গম পাব ন যে এনেকুৱা এনেকুৱা এনেকুৱা কিছুমান ৰাজহুৱা স্থানত শিল্পৰ শিল্পবিলাক দেখিলেহে গম পাব যে এইবিলাকো থাকে বুলি তো এয়াই সহায় কৰে বহুত ধৰণৰ যাতে সকলোৱে গম পায়